হয় মই তাঁত বওঁ মই বিভিন্ন ধৰণৰ মেখেলা চাদৰ ৰিহা গামোচা পাটৰ যোৰা আৰু এৰী যোৰা এনেকৈ বিভিন্ন ধৰণৰ তাঁত মই লগাওঁ বৰ্তমান মই মুগাৰ লগাব আৰম্ভ কৰিছোঁ আৰু মুগাৰ লগাবলৈ হ'লে প্ৰথমতে সূতাখিনি ভটাই ল'ব লাগে ভটাই লৈ মই এটা চেৰেকীত আকৌ উহাই যাওঁ উহাই পিনি নেচা নেচা কৰি আকৌ ৰ'দত শুকাওঁ ৰ'দত শুকাই কিনি আনি আকৌ চেৰেকীত সৰু চেৰেকীত ভৰাই ববিন কৰোঁ ববিন কৰাৰ পিছত আমি সূতাখিনি বাতি কৰা কৰোঁ বাতি কৰা পিছত আমি লাহেকৈ আমি ৰাঁচভৰা সৈতে ৰাঁচত সোমাওঁ ৰাঁচত সোমোৱাৰ পিছত আমি লাহেকৈ মানে চলাওঁ চলোৱা পিছত চলোৱা সম্পূৰ্ণ হ'লে আমি টোলোঠাত মেৰিয়াই যাওঁ মেৰিয়াই মেৰিয়াই আমি চুটি কৰোঁ চুটি কৰাৰ পিছত আমি লগতে ব তুলিবৰ কাৰণে আমি খুটি পুতি লওঁ ব তোলোঁ ব তুলি এবাটি ব হোৱাৰ পিছত আমি মোপাৰ কৰি লওঁ মোপাৰ কৰাৰ পিছতে ইবাটিত বৰ তোলোঁ ইবাটি ব তোলা সম্পূৰ্ণ হোৱাৰ পিছত আকৌ তাঁতখন আমি লুটিয়াই লওঁ লুটিয়াই লৈ পিনি আকৌ তলৰ দুপাটি তোলোঁ তোলৰ তলৰ দুপাটি বৰ তোলাৰ পিছত সম্পূৰ্ণ হোৱাৰ পিছত আমি শালত আঁৰি লওঁ ৰছী লগাওঁ যেনেকৈ নাচনী জৰী টোলোঠা জৰী লগতে কাণত দিয়া এনেকৈ আমি ৰচীখিনি ফিটিং কৰি লৈ আমি তাঁতখন আৰম্ভ কৰোঁ আৰম্ভ কৰাৰ পিছত আমি অকণমান বোৱা পিছত ফুলৰ আৰম্ভ কৰোঁ ফুল ফুলত আমি শিৰষত শিৰষ তুলিবৰ কাৰণে আমি আকৌ এডাল এডালকৈ শিৰষত সূতা বান্ধি লওঁ সূতা বান্ধি লোৱা পিছত আমি ফুলটো কিছুমান ডাঙৰ লগাওঁ কিছুমান সৰু কাঠিও ফুল আছে তেনেকৈ ষাঠিটা কাঠি আৰু এশ বিছটা কাঠি এনেকৈ কাঠি অনুমান কৰি আমি ফুলটো তুলি লওঁ তুলি লোৱা পিছত আমি লাহেকৈ তাঁতখন আৰম্ভ কৰি অৱশেষত আমি সেইখন সম্পূৰ্ণ হয়গৈ তাৰ পিছতে আমি আকৌ বেলেগ এখন লগাওঁ যেনেকৈ পকোৱা সূতাৰ চাদৰ বিভিন্ন ধৰণৰ পাৰি লগা পকোৱা সূতাৰ চাদৰত আমি কিছুমান সৰু সৰু কেছো কৰোঁ কিছুমান ফুল বাছোঁ তাৰ পিছতে আমি পাটৰ লগাওঁ পাটৰ মেখেলা আমি ঘৰতে পোহা পাটৰ তাৰ পাছতে আমি বিশেষকৈ পাটৰ মুগাৰ লগতে আমি হেৰিটোও বওঁ বেছি এৰী স্কাফ এতিয়া ঠাণ্ডা দিন হৈছে এতিয়া এৰী কাপোৰ লগাওঁ যেনেকৈ স্কাফ আৰু যোৰা কাপোৰ আজিকালিটো এৰীবিলাক বহুত চলিছে কাৰণ ঊলৰ লগতে এৰীটোও বহুত এটা সন্মানীয় বা ভাল লগা আমাৰ অসমীয়া সাজ এৰী কাপোৰ আমি বওঁ এৰীটোত বেছি ডাঙৰ ফুল নিদিওঁ কাৰণ সৰু সৰু ফুলটো বাছিলেও এৰী কাপোৰটো এটা সৌন্দৰ্যৰ বেছি মানে ভাল লগা লাগে গতিকে লৈ আমি এৰী সূতাও তেনেকৈ বওঁ আৰু লগতে বিভিন্ন ধৰণৰ মই পৰ্দা কাপোৰো লগাওঁ ঊলৰ ৰং বিৰঙ কৰি আৰু বিছনা চাদৰো লগাওঁ আৰু লেপৰ কভাৰবিলাকো লগাওঁ কাৰণ লেপৰ কভাৰটো যদি আমি বৈ লওঁ বহুত বছৰ যায় সেইকাৰণে আমি লেপৰ কভাৰটোও লগাওঁ বেছি বৈ লওঁ মাৰ্কিনটো আনিবলৈ গ'লে লেপৰ কভাৰটো বহুত ডাঙৰকৈ লগাবলগীয়া হয় কাৰণ একবছৰ যদি লগাওঁ নহয় পাঁচবছৰমান লেপৰ কভাৰটোৰ দিন যায় গতিকে লৈ লেপৰ কভাৰটো আমি লগাওঁ আৰু তেনেকৈ তেনেকৈ আমি চোফাৰৰ হেৰিবিলাক কভাৰবিলাকো আমি ঘৰতে লগাওঁ ৰুমাল লগাওঁ আৰু ৰুমালটো কেনেকৈ লগাওঁ সৰুকৈ লগাওঁ দুভাগ কৰোঁ আৰু মানে দুভাগ হ'লে মানে দুখন হয় লগতে মই বেছিকৈ বিশেষ এটা কথা কোৱাই নাই গামোচা বেছি লগাওঁ মই কাৰণ গামোচাটো খুবেই ভাল পাওঁ লগাই গামোচাৰ ভিতৰত মই আসনৰ গুৰু আসনৰ গামোচা বেছি লগাওঁ মই এতিয়া দেখাব পৰা হ'লে ফটো মাৰিব পৰা হ'লে দিয়ে দেখালোঁ হেতেনেই আপোনালোকক গুৰু আসনৰ গামোচা মই বেছি লগাওঁ তাত মই শৰাই এখনেই শৰাই আকোঁ সেই শৰাইখনৰ ওপৰতে ভাগৱত বুলি লিখোঁ আৰু লগতে ৰাম কৃষ্ণ ৰাম কৃষ্ণ বুলি কৈ পেনি আমি আখৰে মই বেছিকৈ লিখোঁ তেনেকৈ মই গামোচা বৈ মই বহুত ভাল পাওঁ আৰু মই সেনেকেও বহুত অৰ্ডাৰো পৰিছে আই সমষ্ট বাপ সমষ্টই মোক এনেকৈ অৰ্ডাৰ দিছে আৰু এখন গামোচাৰ দাম মই পাঁচশ টকাকৈ পাওঁ তেনেকৈ মই বহুত উপকৃতও হৈছোঁ তাঁত বৈ আৰু লগতে মই অসমীয়া সাজ পাৰবিলাক বৈ বেছি ভাল পাওঁ কাৰণ মই অসমীয়া বুলিয়েই নিকি নাজানো কিন্তু মই অসমীয়া সাজবিলাক বেছি ভাল পাওঁ লগতে কেতিয়াবা পিন্ধিব কাৰণে সৰু সৰু গামোচাও লগাওঁ ধৰক আমাৰ মানুহজনে যাতে সেইখন তিৱনীয়েই বৈ পিন্ধি পিনি গা ধুব পাৰে ৰাতিপুৱা আৰু কেতিয়াবা মাথা টুকিবলেও ভাল গতিকে লৈ সেনেকুৱাও তিৱনী ধৰণৰ গামোচাও লগাওঁ ৰং বিৰঙ কৰি এনেকৈয়ে মই কাপ কাপোৰবিলাক লগাই বেছি ভাল পাওঁ আৰু মই তাঁত বৈ সঁচাকৈয়ে তাঁত বৈ মই বহুতেই মই বহুতেই ভাল পাওঁ গতিকেলৈ অসমীয়া কাৰণে কি নাজানো মুঠতে তাঁত বৈ মই ভাল পাওঁ ধন্যবাদ